পাঁচ জুন দুহেজাৰ বাৰ সাত জুলাই দুহেজাৰ চৈধ্য ছয় এপ্ৰিল দুহেজাৰ এক ন নৱেম্বৰ দুহেজাৰ তিনি দহ ডিচেম্বৰ দুহেজাৰ বাইছ